ৰন্ধা কামটো অকল তিৰী মানুহৰ কাম নহয় বৰপেটা অঞ্চলত বুলি নহয় চবতে কাৰণ কিয় তিৰী মানুহগিলাখেনে অকলে ৰন্ধা বঢ়া কাম কৰি থাকিলেতো নহ'ব ঘৰ নচলিব গতিকে আমি পুৰুষ মানুহবিলাকে এইগিলাখেন সহায় কৰিব লাগিব চব কামে আমি কি তিৰোতা মানুহৰ ওপৰত বা তিৰী মানুহৰ ওপৰত দিলেই নহ'ব কাৰণ আমি চবেই জানো ৰন্ধা বঢ়া কৰিব লাগে আৰু কি হয় বহুত ক্ষেত্ৰত কাম কৰা মহিলা আছে তেহোঁ আহি পেলাই আহি ঘৰত আৰু কাম কৰি আহি পেলাই আৰু ঘৰত কাম কৰা ৰন্ধা বঢ়া কৰে এইবিলাক অলপ দিগদাৰী হয় সেই ক্ষেত্ৰত পুৰুষসকলে সহায় কৰিব লাগে আচলতে পুৰুষগিলাখনে কাৰণ কিয় সহায় কৰিব লাগে নহ'লে ঘৰত নচল নচলিবই ঘৰ নচলিব সংসাৰ নচলব সংসাৰ নীতি কিবা এনেহেন ধৰণৰ ঘটনাবিলাক ঘটি থাকে আজিকালি আৰু আমি সকলোৱে আমাৰ পৰিয়ালত ধৰক আমাৰ চবে মোটামুটি ৰন্ধা জানে বুলিয়ে ক'ব লাগিব কাৰণ আমি চবে চব ধৰণৰ ৰন্ধা আৰু আমাৰ ইফালে অন্ততঃ বৰপেটাৰ ইফালে ৰন্ধা বঢ়াখিনি অলপ বেলেগ ইয়াৰে ধৰক টে'ষ্টবিলাক বেলেগ বেলেগ যেনে ধৰক আমাৰ ইয়াতে ভেদাইলতাৰ আঞ্জা ৰান্ধে শেৱালী ফুলৰ আঞ্জা ৰান্ধে এইবিলাক ৰন্ধা আমি জানো নতুন নতুন শাক পাচলি এইবিলাক কথা আমি ইয়াতে বৰ সুন্দৰকৈ আমি ৰন্ধা জানো সেইটো সেইটো কাম অকল মহিলাৰ কাম বুলি ন ভাবিলে নহ'ব কাৰণ চাহ একাপ কৰি যদি মহিলাটো কামৰ পৰা আহোঁতে দিয়ে পুৰুষজনে বৰ ভাল লাগে তেন্তে তেওঁৰ ভাল লাগে আমাৰো ভাল লাগে কৰি আৰু ধৰক বহুত ক্ষেত্ৰত আজিকালি এইটো মানে সমানে চলাটো এটা নিয়ম হৈ গৈছে আৰু আমাৰ ঘৰত ক'লোৱেইতো আমাৰ ঘৰত চবে ৰন্ধা বঢ়া কৰে আমি জানো চব চবকে ইজনে সিজনক সহায় কৰোঁ এইটো নহ'লেতো নচলিব ঘৰ নচলিব আৰু আপোনাক কি ক'ম আৰু ধৰক ৰন্ধা বঢ়া আৰু জুতি পুতিৰ কথাও এটাও আছে ভাল পাব লাগব চবেই সেনেকৈ ৰন্ধা হয় আৰু বিশেষকৈ ল'ৰা ছোৱালীগিলাখনে আমাৰ চা চলিগিলাখনে আচলতে পুৰুষে ৰন্ধাটোৱেই বেছি ভাল পায় গতিকে চবে আচ আচলতে এইটো অকলে মহিলাৰ কাম বুলি বা তিৰোতা মানুহৰ কাম বুলি ভাবিলে নহ'ব আমি পুৰুষসকলে এইগিলাখন সহায় কৰিব লাগিব নিজে ৰান্ধিব বাঢ়িব জানিব লাগিব আৰু যদি কোনোবাই নাজানে তাহোঁ নিজে হেৰি কৰিব লাগিব শিকি ল'ব লাগিব শিকি লৈ ঘৰখনক যাতে ঠিকমতে চলাব পাৰে সেইকাৰণে ৰন্ধা বঢ়াটো শিকি ল'ব লাগে পুৰুষে শিকি ল'ব লাগে তিৰোতা মানুহে ৰান্ধেই কিন্তু তাৰ লগতে পুৰুষজনে যদি ৰান্ধে খুব ভাল হয় তেতিয়া ঘৰখনত এটা কি হয় এটা টিউনিং এটা বেছ এটা ম মজাত চলি থাকে ঘৰখন হাই কাজিয়া নহয় হেৰি নহয় আৰু খোৱা লোৱাৰ জুতিও টেষ্টটো বাঢ়ে মানুহে ভালকৈ খাব পাৰে সুখত খাব পাৰে আজি পুৰুষজনে ৰান্ধিলে কালি মহিলাজনে ৰান্ধিলে এনেধৰণৰ কথাবিলাক শ্ৱেয়াৰ কৰি ল'লে ভাল হয় কাৰণ এই কথাবিলাক আজি বহু ক্ষেত্ৰত বহু ক্ষেত্ৰত আজিকালি ৱৰ্কিং মহিলা চবে ব্যস্ত থাকে ল'ৰা ছোৱালীক ডাঙৰ কৰা ইস্কুলক নিয়া এইগিলাখনত ল'ৰা ছোৱালীক যদি টিফিনটো আনি নিজেি পুৰুষজনে বনাই দিয়ে বা পুৰুষজনে তৈয়াৰ কৰি দিয়ে এইগিলাখন ক্ষেত্ৰত খুব ভাল কথা কাৰণ মহিলাগৰাকী হয়তো কামত যাব অফিচত যাব বা বেলেগ কামত কম্পেনীত কাম কৰিব এইগিলাখন হ'লে তেওঁ যদি ৰন্ধা বঢ়াত ব্যস্ত থাকে তেনেহ'লে ল'ৰা ছোৱালীকো চাব নোৱাৰে পঢ়া শুনাও কৰাব নোৱাৰে গতিকে মাজে মাজে পুৰুষে ৰন্ধাটো একেবাৰে দৰকাৰী কথা আৰু ল'ৰা ছোৱালীক ভালকৈ খুৱাব পৰাটোও এটা ডাঙৰ কথা সেইটো যত্ন দিব লাগে আৰু ৰন্ধা বঢ়াত যথেষ্ট সহায় কৰিব লাগে মহিলাগৰাকীক আৰু মহিলাগৰাকীও এনে নহয় যে মহিলাগৰাকী সদায় পুৰুষকে ৰন্ধা দি থাকিব গতিকে মহিলাগৰাকীয়েও নিশ্চয় ৰন্ধা বঢ়া কৰে আৰু কৰাটো উচিত এই মানে চব কাম ঘৰৰ চব কাম আচলতে পুৰুষজনেও সহযোগ কৰি কৰিব লাগে এইটোৱে আচল কথা এইটোৱে আচল কথা কাৰণ কিয় পুৰুষে যদি নকৰে কামগিলাখেন তেনেহ'লে ঘৰখনত অশান্তি এটা সৃষ্টি হ'ব সেই অশান্তি সৃষ্টি হ'লে আৰু ঘৰখনৰ সংসাৰ নীতি সংসাৰ নীতিক লৈ এই বেমেজালিয়ে ঘৰ বেমেজালি গতিকে শ্ৱেয়াৰ কৰি চববিলাক কাম কৰাটো দৰকাৰ শ্ৱেয়াৰ কৰি ৰান্ধা বাঢ়া কৰক শ্ৱেয়াৰ কৰি অন্য কামবিলাকো কৰক বাচন ধুৱক দৰকাৰ হ'লে কিন্তু এনেকুৱা নহয় যে তিৰীটোৱে নকৰে কাৰণেই আপুনি বাচন ধুই আছে সেইটো নহয় আপুনি সহায় কৰিছে ঘৰখন চলাৰ ক্ষেত্ৰত আপুনি এটা উপযুক্ত মানে সমান হেৰিৰ কাৰণে উপযুক্ত এটা পৰিৱেশ সৃষ্টিৰ কাৰণে আপুনি এইবিলাক কাম কৰিছে এইবিলাক মানে যে এটা মহিলাৰ কাম এইবুলি ভাবি যদি আপুনি একো নকৰাকৈ থাকে তেনেহ'লে বৰ বেমেজালিৰ সৃষ্টি হয় গতিকে মই সকলোকে কওঁ যে নহয় আপুনিও কাম কৰক মহিলায়ো কাম কৰক পুৰুষেও কাম কৰক পুৰুষে ৰন্ধা বঢ়া কৰাটো মহিলাৰ কাম বুলি এৰি দিব নালাগে এৰি দিলেই বৰ বেয়া কথা হ'ব অকলে তিৰোতা মানুহটোৱে কৰি থাকক আৰু আপুনি বহি আৰামছে খাই থাকক এনেতো নহ'ব গতিকে আমি সকলোৱে এই মানে মহিলাটোক সহায় ক মহিলাক সহায় কৰক তিৰোতা মানুহক সহায় কৰক ৰন্ধা বঢ়াত লাগক আৰু আপুনি ঘৰখন ঠিকমতে চলি থকাত সহায় কৰক